হেল্ল' অ' আছোঁ এই কিবা অলপ চাই আছোঁ ৰ'বা কিবা লেখি আছোঁ বিহু যোগাৰ যোগাৰ প্ৰায় হৈছেই গধূলিলৈ মই লাড়ু লাড়ু বনাম অ আছে আছে নাই বনোৱা নাই ৰ'বা বনাবহে খুৰীয়েৰা ক'ত বনাবহে মইয়েই বনাব লাগবো আৰু নাই এইবাৰ মই বনাম পিঠা লাৰু গোটেইখিনি বনাম মানে মাঘ বিহুলৈ পিঠা আমি আগতে বনাম আগে চুঙা পিঠা বনাম

চুঙা পিঠা বনাব লাগবো তোমাৰ বাঁহ চাহ কাটবা লাগবো চুঙা বনাব লাগবো বাঁহৰ মানে পুৰঠ বাঁহ নহয় কোমল বাঁহ কাটি আনি চুঙা বনাব লাগবো চুঙাটো অলপ অলপ হেই যাঠিৰে ফাটাই দিব লাগবো দিয়াৰ পিছত চুঙাটো ধুই চাফা কৰি থৈ দিয়া পানীটো পিছত চাউলৰ গুড়িটো গুলি ল'বা তাতে নাৰিকল দিলা অলপ মিঠা দিবা অলপ চাউলটো তোমাৰ হেৰি কি কৰিব পাৰা বগা চাউল দিয়ে যে বগা চাউল আমাৰ আইজং চাউল এইবিলাক গোটেইখিনি লগ কৰি দিলে হ'ল জহা চাউলো দিব পাৰা গোটেইখিনি গুড়ি লগ কৰি নাৰিকল মিঠৈ এইখিনি তুমি লগ কৰি নিমখ দিবা তাতে দি এইখিনি গুলি ল'বা বেছি পনীয়া নকৰিবা অলপ মোটা টাইপৰ কৰিবা সেইটো কৰি পিনে চুঙাত ভৰাই দিবা চুঙাত ভৰাই দি চুঙাৰ মুখখন কিন্তু মাৰি দিব লাগিব নহ'লে গোটেইবিলাক গুড়ি পৰি যাবতো সেইটো তাৰপিছত জুইত দিবা জুইত তাৰ মানে তুমি পিঠাটো চুঙাটো আওজাই দিবা আওজাই দি তলত নৰাই দি বা খেৰেদি যিকোনো হেৰি দি তুমি তলত জুই দিবা দিয়াৰ পোন্ধৰ বিশ মিনিট পিছতে তোমাৰ হেৰি হ'ব সেইটো বস্তুটো বইল হ'ব বইল হৈ ভালকৈ বইল হোৱাৰ পিছতহে তুমি তাৰমানে পিঠাটো হেৰি কৰিব পাৰিবা